এক জানুৱাৰীৰ দিনাখন আমি আৰু পিকনিক খাবলৈ যাওঁ নৈ নদী কিনাৰত নদী কিনাৰত যাওঁতে এতিয়া হেৰি এতিয়া খৰি খৰি পাতটো নিব লাগিব ট্ৰেক্টৰক ট্ৰেক্টৰত নিওঁ খৰি কেৰাহী টৌ আচবাব চব পানী নিব নালাগে নৈত পানী পাওঁ নহয় তাতে হেৰি এই মাইক তাইক লৈ একদম ফূৰ্তি ফাৰ্তা কৰি মাছ মাংস বনাই পূৰা খায় আৰু যেতিয়া বেলি পৰিব আৰু তেতিয়া গুচি আহোঁ আৰু ট্ৰেক্টৰত আকৌ লাগি